আমি সাধাৰণতে ভাতেই আমাৰ প্ৰধান খাদ্য আৰু ভাতৰ উপৰিও আমি ৰুটি খাওঁ আৰু দিনত আমি মানে ৰাতিপুৱাৰ সময়ত আমি ৰাতিপুৱাৰ খাদ্য হিচাপে ৰুটি তৰকাৰী মটৰৰ তৰকাৰী হওক বুট দাইলৰ হওক বা আলুৰ তৰকাৰী হওক বনাই ৰুটিৰ লগত খাওঁ আৰু তাৰপিছত আমি চাহ খাওঁ চাহ খোৱাৰ পিছত আমি ভাত খাওঁ ভাতটো দুপৰীয়াৰ প্ৰধান খাদ্য কওক ভাতটো খাবই লাগিব ভাতৰ লগত মই বিভিন্ন ধৰণৰ শাক প্ৰায় আমি নিৰামিষ খোৱা মানুহ বা কিছুমানে মাছ মাংসও খায় তেহেঁতলোকৰ সকলোৰে মানে প্ৰয়োজন অনুসৰি বা সকলোৰে ৰুচি অনুযায়ী খাদ্য সামগ্ৰীসমূহ প্ৰস্তুত কৰোঁ তাৰপিছতে আমি ৰাতি হ'লে আবেলি হ'লে আকৌ এবাৰ চাহ খোৱা হয় চাহ খোৱাৰ পিছত আমি ৰাতি হ'লে আকৌ ৰুটি খাওঁ ৰুটি তাৰ লগত বিভিন্ন বইল বইল তৰকাৰী হওক বা মানে বইল মানে সিদ্ধ হয় বাছ তৰকাৰী খাওঁ নহ'লে বিভিন্ন ধৰণৰ বুটৰ বুটৰ তৰকাৰী হওক মটৰৰ তৰকাৰী হওক তেনেকৈ বনাই খাওঁ আৰু তাৰপিছতে আমি তেনে ধৰণে খোৱা হয় আৰু আলহী অতিথি আহিলে তেওঁলোকৰ প্ৰয়োজন অনুসৰি খোৱা বস্তুসমূহ প্ৰস্তুত কৰা হয় অকণমান বিশেষ বিশেষ আয়োজন কৰা হয় আৰু তাৰোপৰিও আমাৰ ল'ৰা ছোৱালীৰ ল'ৰা ছোৱালীৰ জিভাৰ জুতিৰ অনুসৰি কেতিয়াবা পোলাও মাংস হওক বা কেতিয়াবা পুৰি তৰকাৰী হওক বা কিবাকিবি এনেধৰণৰ প্ৰস্তুত কৰোঁ আৰু খাদ্য বনাই সাধাৰণতে মহিলাসকলেতো ভালেই পায় আৰু গতিকে সেইকাৰণে খাদ্যৰ প্ৰয়োজন অনুসৰি বা স্বাস্থ্যসন্মতভাৱে এসাঁজ বনাই আমি পৰিয়ালৰ মানুহখিনিক পৰিৱেশন কৰিব পাৰিলে আমি মনটোতে আমাৰ ভাল লাগে আৰু তাৰ উপৰিঞ্চিও ঘৰত হোৱা শাক পাচলিৰ দ্বাৰা ইটো সিটো বনাই ধৰক পদিনা চাটনি হওক বা ধনিয়াৰ চালাদ হওক বিভিন্ন ধৰণৰ এতিয়া শাকৰ বতৰ শাকৰ কাৰণে আমি বিভিন্ন ধৰণৰ শাক পাচলিৰ চালাড প্ৰস্তুত কৰোঁ চাটনি প্ৰস্তুত কৰোঁ বাৰীতে আমাৰ বিভিন্ন ধৰণৰ শাক পাচলি উপলব্ধ হয়েই যিহেতু গতিকে আমি তেনেধৰণে প্ৰস্তুত কৰি লওঁ প্ৰস্তুত কৰি আমি খাদ্য পৰিৱেশন কৰি যেতিয়া ঘৰৰ অন্য ব্যক্তিসকলে বা পৰিয়ালৰ আন লোকসকলে কয় যে খাদ্য সামগ্ৰীসমূহ বৰ সোৱাদ লগা হৈছে তেতিয়া এগৰাকী গৃহিণী হিচাপে সেইটোতকৈ আনন্দৰ কথা আৰুনো কি হ'ব পাৰে সেইকাৰণে আমি তেনেদৰে নিজৰ জুতিৰ অনুযায়ীও আনৰ জুতিৰ বাবেও আমি কেতিয়াবা কেতিয়াবা খাদ্যকাৰ সমূহ প্ৰস্তুত কৰি লওঁ আৰু মোৰ প্ৰিয় খাদ্য সাধাৰণতে ভাত আৰু দ্বিতীয়তে ৰুটি আৰু কেতিয়াবা চাহৰ লগত আমি চুজি খাওঁ বা তাৰ লগতে বেলেগ বেলেগ ধৰণৰ কিবাকিবি বস্তু প্ৰস্তুত কৰি নিজেই প্ৰস্তুত কৰি খোৱাৰ আমেজটো সদায় সুকীয়া হয় তেনেধৰণে খাওঁ এইবোৰেই আৰু ইয়াতকৈ আৰু বেলেগতো বহুত কিবাকিবি থাকে সময় অনুযায়ী কিছুমান কথা ক'বলৈ অসুবিধা হয় বা ৰন্ধন প্ৰণালী সাধাৰণতে আমাৰ যিখিনি আমি মংগোলীয় মানুহ মংগোলীয় মানুহসকলে সাধাৰণতে মাংস বেছি ভাল পায় খাবলৈ মই সাধাৰণতে গাহৰি মাংস কেতিয়াবা বইল গাহৰি মাংস বনাই তাত তাত বইল কৰি তাত খৰিচা যিটো বাঁহৰ পৰা বাঁহৰ গাজ বুলি কোৱা হয় সেই বাঁহৰ গাজৰ খৰিচা দি বইল মাংস বনাওঁ আৰু কেতিয়াবা আমি গাহৰি মাংসত সান্দহ গুড়ি বা পিঠাগুড়ি দিও বনাই খাওঁ কেতিয়াবা তেনেধৰণে কুকুৰা মাংসত আমি বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ধৰণেৰে আমি স্ৱাদ অনুসৰি বনাই খাওঁ আকৌ মাছো তেনেধৰণে আমি ঔটেঙা মাছৰ জোল টেঙা মাছৰ জোল অসমীয়া মানুহৰ প্ৰিয় খাদ্য বিভিন্ন ধৰণৰ তিঁয়হত খাৰ দি বনাওঁ তিঁয়হ দি তিঁয়হত খাৰ অলপ দি যদি বনোৱা হয় সেয়াও ভাল লাগে তাৰপিছত আমি মাটি দাইল মাটি দাইল বনাওঁ মাটি দাইলত আমি কাঠআলু বুলি কাঠআলু দি খাওঁ তাত ঔটেঙা দি খাওঁ আকৌ তাৰপিছতে জাতিলাও মাছৰ তৰকাৰী বৰ আমাৰ সকলোৱে ঘৰত আমাৰ ঘৰত সকলোৰে প্ৰিয় বুলি ক'ব পাৰোঁ তাৰপিছতে আকৌ ধৰক চিৰা দৈ গুড়ৰ জলপান অসমীয়া মানুহৰ প্ৰিয় বৰ প্ৰিয় বিহু হ'লে সেয়াও খোৱা হয় আৰু তাৰপাছতে আমাৰ আমাৰ অসমীয়া বা অসমীয়া মানুহখিনি বা বিশেষকৈ আমাৰ মংগোলীয় মানুহখিনি আটাইতকৈ প্ৰিয় হৈছে সাজপানী যিটো সাজপানী খোৱা হয় সেই সাজপানীটো আমি চাউলৰ পৰা প্ৰস্তুত কৰোঁ চাউলৰ পেচাবৰ কাৰণেও হওক বা যিকোনো কাৰণতেই সেই সাজপানীটো বৰ অলপ ৰাগি থকা হয় কিন্তু সেইটো মানে ধৰক বহুত ঔষধিও হয় অতিপাত বস্তুটোতো সকলো কাৰণেই বেয়া কিন্তু আমাৰ কাৰণে আমি সাধাৰণতে সেইটো বৰ বৰ ধুনীয়াকৈ আমি প্ৰস্তুত কৰি লওঁ আৰু তাৰ কাৰণে আমাক যথেষ্ট সময়ো প্ৰয়োজন নোহোৱাকৈ নহয় সময়ো হয় বিহু হ'লেই হওক বা আমি মৃতকৰ সকাম চকাম হওঁতেও আমি সেইবিধ বস্তু প্ৰস্তুত কৰোঁ আৰু তাৰ উপৰিও আমাৰ ডাঙৰ কথা হৈছে কি আমাৰ যিখিনি সকাম হওক বা কিবাকিবি হওক আমাৰ সেই বস্তুটো বৰ দৰকাৰী হৈ পৰে আৰু তাৰ উপৰেঞ্চি আমাৰ প্ৰয়োজন হয় ধৰক ওচৰ চুবুৰীয়া আহিলে আমি কেতিয়াবা ৰুটিৰ ৰুটি চবজিও বনাই খুৱাওঁ আৰু কেতিয়াবা ঘৰতে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ পকৰি হওক চাহ হওক এনেধৰণে পৰিৱেশন কৰোঁ এনেধৰণে পৰিৱেশন কৰিলে দিয়কচোন নিজৰো কিবা এটা ভাল লাগে নিজে বা বজাৰৰ খাদ্যতকৈ যিখিনি বজাৰৰ পৰা বস্তু পোৱা যায় বিস্কিটছ বা কিবাকিবি উপৰিও আমি যদি কিবা এটা ঘৰতে যদি প্ৰস্তুত কৰি খুৱাওঁ তেতিয়াহ'লে আমাৰ খুব ভাল লাগে নিজৰো ভাল লাগে আলহীও আলহীও খাই ভাল পায় আৰু তাৰ বাদ বাকী আৰু ভাতটোতো আৰু অসমীয়া মানুহৰ প্ৰধান খাদ্য ভাতটোতো ভালেই লাগে ভাতৰ লগত আমি কেতিয়াবা আৰু আমাৰ আৰু এটা বস্তু আমি প্ৰস্তুত কৰি খাওঁ কেতিয়াবা কেতিয়াবা আমাৰ ধানখিনি আগদিনাখন সিজাই সিজাই ৰ'দত মেলি তাৰ পৰা আমি চাউল প্ৰস্তুত কৰোঁ সেইটো উখোৱা চাউল বুলি কোৱা হয় সেই উখোৱা উখোৱা চাউলটোত কলেষ্ট্ৰলৰ পৰিমাণটো খুব কম পৰিমাণে থাকে আৰু সেইকাৰণে ডায়েবেটিছ ৰুগীয়ে হওক বা বেলেগ লোক লোকসকলেও যদি সেই খাদ্যটো খায় তেতিয়াহ'লে বৰ তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে বৰ উপযোগী য'ত কলেষ্ট্ৰলৰ পৰিমাণটো বহুত কম থাকে প্ৰটিন বহুত কম থাকে আৰু তাৰ উপৰিঞ্চিও আমাৰ আমাৰ মানুহে এটা বস্তু প্ৰস্তুত কৰি খায় বৰ ভাল পায় সেইটো হৈছে শুকতি মাছ যিটো সৰু সৰু মাছবোৰ আমাৰ বেছিকৈ কিনি আনিলে শুকতি মাছবোৰ আমি কি কৰোঁ শুকুৱাওঁ জুই শুকুৱাই লওঁ শুকুৱাই লৈ আমি খুন্দনাত খুন্দি তাৰ পৰা আমি এবিধ শাক মানে এবিধ পেষ্ট মানে এটা এটা গুড়ি প্ৰস্তুত কৰি লওঁ সেইটো আমি কচু শাকত বা কচু কচুৰ শাকত আমি দি খাই বা লাই শাকৰ খা লাই শাকৰ আঞ্জাত দি খাই সেইটো খাই বহুত ভাল লাগে সেইটো আচলতে যি পোৱা নাই সেইটোৰ স্বাদ সেইটো বুজি নাপাব আমাৰ অসমীয়া মানুহৰ এইটো বৰ বৰ ধুনীয়া প্ৰিয় খাদ্য তাৰ উপৰেঞ্চিও আমি বিভিন্ন ধৰণৰ অসমীয়া মানুহৰ বিভিন্ন ধৰণৰ খাদ্য প্ৰণালী আছে সেই খাদ্যসমূহ আমাৰ অসমীয়া মানুহে বিশেষকৈ টেঙা খাৰ এনেকুৱা ধৰণৰ বস্তু খাই বহুত ভাল পাওঁ আৰু সেইটো আমি পৰাপক্ষত আমি বাহিৰলৈয়ো আমাৰ ৰপ্তানি হৈছে বা আমি বাহিৰলৈ পঠিয়াই আমি সেই অসমৰ মানুহ বহুত উপকৃত হৈছে আৰু অসমীয়া মানুহৰ প্ৰধান আৰু আটাইতকৈ ডাঙৰ আমাৰ ৰপ্তানিজাত সামগ্ৰী হৈছে চাহ আমাৰ অসমীয়া মানুহে চাহ খাই বহুত ভাল পায় অসমৰ চাহপাত বিদেশৰ বজাৰত বহুত বেছি সমাদৰ আছে আৰু তাক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰোঁ আৰু মই প্ৰিয় হৈছে চাহখাই ভাল পাওঁ আৰু ভাত তাৰপিছতে আমাৰ থলুৱা যিখিনি জলপান বুলি কওঁ জলপান খাই ভাল পাওঁ কোমল চাউল বৰা চাউল সান্দহ গুড়ি ইত্যদি এনেধৰণৰ চাউলৰ পৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ জলপান খাই আমি বৰ ভাল পাওঁ বাৰু আৰু বহুত আছে সেইখিনি কৈ হয়তো এতিয়া শেষ নহ'ব ইমানেই